স্কুলত পেইণ্টিঙত কি কি শিকিছোঁ বুলি ক'বলৈ গ'লে মই এইটো বুলিয়ে ভাবোঁ যে যিটো আপুনি মনত ভাবিছে মনত যিটো কল্পনা কৰিছে সেইটো এটা আঁকি পেলাই যিটো এটা জীৱন্ত ৰূপ বা সঁচা সঁচা যেন লগা এটা ৰূপ দিয়া হয় মই সেই বুলিয়ে ভাবোঁ স্কুলত শিকা পেইণ্টিঙৰ কথা ক'বলৈ গ'লে মই এবাৰ এটা চিত্ৰাংকণ প্ৰতিযোগিতাত গৈছিলোঁ মোৰ লগৰ বহুতো গৈছিলে তাত যাওঁতে তাত কৈছিলে যে তাত ছাৰ বাইদেউহেঁতে কৈছিলে যে ইয়াত কোনো বাধ্য বাধ্যকতা বা থাকে যে এনেকুৱা যে প্ৰাকৃতিক দৃশ্য আঁকা বা বানপানীৰে বুৰা দৃশ্য এটা আঁকা বা অন্য ৰূপত কিবা কিবি এটা থাকে ন এনেকুৱা কিবা কিবি দিব আঁকিবলৈ সেইটো নাছিলে তেওঁলোকে কৈছিলে তোমালোকৰ মনত যি আহা যি আছে তাকে আঁকা কিন্তু এটা ভালকৈ আঁকিব তেওঁ মই মোৰ মনত এটা যিটো যিটো ভাব আহিছিলে মই সেইটোকে আঁকিলো সেইটো হৈছিলে এখন সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ গাঁৱলীয়া পৰিৱেশটোত আছিলে এটা কেঁচা ঘৰ এখন চোতাল ঘৰটো বাৰণ্ডা এখন বাৰাণ্ডাখনত এগৰাকী মহিলাই মেখেলা চাদৰ পিন্ধা এগৰাকী মাহিলাই তাঁতশাল বৈ থকা আৰু ওচৰতে এগৰাকী বুঢ়ী আইতাই সূতা কাটি আছে আৰু চোতালখনত আছিলে কুকুৰা দুজনীয়ে চৰি থকা এফালে হাঁহ দুজনীয়ে চৰি আছে তাতে চৰি আছে ওচৰতে সৰু গৰু পোৱালি এটা আঁকিলো আঁকি পেলাই যেতিয়া সময় হ'ল তেওঁলোকক কি বহিখন বিচাৰকসকলে ল'লে লৈ পেলাই সকলোৰে বহি চালে বহি চাই পিতি যেতিয়া মোৰ বহি খন চিত্ৰাংকনৰ বহিখন চালে তেতিয়া তেওঁলোকে বিচাৰক সকলে কৈছে যে তুমি ইমান ধুনীয়া এখন ছবি আঁকিছা যিটো এটা সহজ সৰল গাঁৱলীয়া পৰিৱেশ সেই কথা খুবেই ভাল লাগিল তেওঁলোকে বহুত মোক উৎসাহ জনালে যে ইমান তুমি ধুনীয়াকৈ যে আঁকিব পাৰিছা এটা গাঁৱলীয়া পৰিৱেশৰ ওফৰত যে আঁকিছা সেয়াই বহুত ভাল লাগিলে বুলি মোক যেতিয়া ক'লে তেতিয়া মই মনতে বহুত মানে মোৰ ফালৰপৰা এটা এইটো ডাঙৰ অভিজ্ঞতা বুলি ক'ব পাৰি